মোৰ ঘৰত কুকুৰা উমনি লৈ আছে এতিয়া হেৰি কুকুৰা পোন্ধৰ দিন এইটো পোন্ধৰ দিনৰ ষোল্ল দিনত উলিয়ায় পোৱালি তাৰমানে পোন্ধৰ দিনত পোৱালি উলিয়াই হে পোন্ধৰ দিনৰ পোন্ধৰ ষোল্ল দিনত আৰু পোৱালি তাৰমানে নমাই দিব লাগে আৰু নমাই এইবোৰ চাউল তাউল চতিয়াই দিওঁ তেওঁ সেই মাকে কুক কুককৈ মাতি মাতি খুৱাই আৰু তাৰপিছতে খুৱাই এতিয়া এইটো পাতিহাঁহটো আকৌ হেৰি নহয় এই ত্ৰিছদিন দহদিন হেৰি ত্ৰিছদিন লৈয়ে আৰু তাৰ সেই পোৱালী অকণমান সেই মাকজনী লোৱাত অকণমান পোৱালি উলিওয়াতো গেধা এই কুকুৰা নিচিনা নহয় তাহে সিহঁতক দানা চেনা দি কৰিলে মানে মা মাকে তিনিদিন এই তাৰমানে উমনি লৈ থাকিলে চাৰিদিনমান এই থাকিলে মানে দানাটো খাবলা নাহে তাৰপিছত আৰু পোৱালি ছোৱালী উলিয়াই দানা চেনা দিব লাগে দানা মানে আমাৰ তুঁহগুৰি কিবা এনেকৈ কৰি আৰু চাউলে ভাতৰ সৈতে মিক্স কৰি দিওঁ তাৰ আকৌ কুকুৰা হেৰি সেইদৰে দি কৰি পানী অলপমান দি থ'ব লাগে পোৱালিকেইটা বান্ধি থৈ দিব লাগে সঁজাত আৰু মাকজনীয়ে ছাইডত থাকিব লাগে ছাইডত থাকে এতিয়া ৰাজহাঁহটো আকৌ পুহিলে মানে ৰাজহাঁহটো বহুত বহুত পু পোৱালি উলিয়াই নহয় সেই কণী পাৰে এতিয়া ওঠৰটা ষোল্লটা সেইদৰে কণীটো পাৰে কণী পাৰে কণীখিনি এতিয়া লুটিয়াওঁতে বগৰাওঁতে যেনিবা সেই কণীখিনি ভাজিব নোৱাৰে নহয় আকৌ সিহঁতক আকৌ ভা ভজা ছিষ্টেম আছে নহয় কণীটো যেতিয়া যিমান ভাজিব পাৰে সিমানে পোৱালি উলিয়াব পাৰে সেই সেইখিনি আৰু এতিয়া পোৱালি উলিওয়া মাত্ৰক আৰু সিহঁতে যেতিয়া পোৱালি উলিয়াব তেতিয়া সিহঁতে আৰু এইভাগে পোৱালিকেইটা বান্ধিবলৈ মাকে আৰু বন চন এনেকৈ চিকুটি বাকুটি আৰু খায় তাৰপৰা সিহঁতক যেনিবা ৰ'দে বতাহে এনেকৈ সৰুতে নাৰিত পানী সোমাই বুলি উলিয়াবলৈ নিদিয়ে সঁজাত বান্ধি থৈ দিয়ে নাৰিত সোমায় বুলি তাই আকৌ সেই পোৱালিকেইটা মাকজনী আৰু দানা চেনা দি এনেকৈ কৰি ভিতৰত ভৰাই থৈ দিব লাগে তাৰপৰা আকৌ সেইদৰে কৰি পানি আমি যেনিবা আৰু দেখিছোঁ দেখিছোঁ মানে আমাৰ নিজৰ ঘৰতে আছে সেইবোৰ আমি আপডাল কৰিছোঁ এই বেলেগত আকৌ বইলাৰ কয়লাৰ এনেকৈ পুহিছে আমাৰবোৰৰ ঘৰত পুহা নাই যেনিবা সেইবোৰ মই দেখিছোঁ এই ব্ৰইলাৰবোঅত বহু কয়লাৰে বইলাৰে একেই কয়লাও বহুত দানা দিব লাগে চে এইবোৰ লাইট চাইট জ্বলাব লাগে হেৰি বেছি ভেকচিন এনেকৈ সব দিব লাগে ডাক্টৰ দৰৱ চৰব তাৰপিছত আকৌ সেইয়া দিয়ে আকৌ এইবোৰ বইলাৰতো দিয়ে ব্ৰইলাৰত বাৰু আমাকো এদিন এনেকৈ দৰৱ পাতি দিবলৈ মাতিছিলে কি কি মিক্স কৰি দিয়ে নাজানোঁ আৰু দৰৱ পাতি দিয়ে দিবলৈ দিয়ে দানাত দিব আকৌ হেৰি কৰিব লাগে বেজী চেজী সব দিয়ায় আৰু এদিন এনেকৈ মাতে আৰু যেনিবা বেজী দিয়াবলৈ বুলি সেইদৰে মাতি পানি আৰু হেৰি সব কৰি মেলি আজৰি হ'লে মানে আৰু তেতিয়া আমি ঘৰলৈ গুচি আহোঁ ঘৰলৈ গুচি অহা পিছত আকৌ কেইদিনমানৰ দুদিন এদিন পিছতে আকৌ কয় যে আহিবিচোন ঐ দানা দিবলৈ আমাৰ আপডাল কৰিবলৈ সেইদৰে কয় আপডাল কৰিবলৈ যাওঁ আমি আপডাল কৰিও পাইছোঁ বইলাৰ ব্ৰইলাৰো আপডাল কৰি পাইছোঁ নিজৰ ঘৰত নহ'লেও লোকৰ ঘৰতে কৰিছোঁ সেইবোৰ সব কৰি পাইছোঁ